হেল্ল' অ আছোঁ তোমাৰ কি খবৰ

নাই আৰু চাই ভাল লাগে অলপমান এই কিবা হেৰি কথা কয় ন' অলপ সেইকাৰণে ভাল লাগে

নাই

অ অ সেইটো হয় সেইটো হয় সেইটো হয় সেইটো হয় সেইটো কিয় নহয় সেইটোতো হয় উঠাই দিছে অ তথাপিতো ভাল লাগে আৰু কিবা এটা মোৰ ভাল লাগে আৰু সেইকাৰণে চাওঁ কিবা এটা ভাল লাগে আৰু এই

অ ভাবিব লাগে সেইটো কিন্তু থাৰটো অলপ সবৰে প্ৰথম এতিয়া ওলাওঁতে নতুন নতুন চখ সবৰে সেইকাৰণে লৈছে ও ও ও নাই এনে ঘৰতে ভাত খোৱা নাই বনাই আছে খাম আৰু অলপ দেৰি এই ভিডিঅ'টো চোৱা হ'লে খাওঁ আৰু ভিডিঅ'টো চাই আছোঁ ভিডিঅ'টো চোৱা হ'লে চাওঁ দে হ'ব দে ওম